অঁ আশা বাইদেউ হয়নে অঁ মই এই গোলাঘাটৰপৰা কৈছিলোঁ অঁ মোৰ অকণমান সমস্যা এটা হৈছে আপুনি আহিব পাৰিব নেকি হয় মোৰ গাটো অলপ বেয়া হৈছিলে মোৰ মানে বমি বমি ভাব হৈ আছে আৰু পেটটোও অলপ বিষাই আছে হয় আপুনি আহিলে এই যোৱা কালিৰপৰা হয় আপুনি আহিলে মানে সুবিধা হ'লহেঁতেন মোৰ এতিয়া মানে বৰ্তমান সময়ত মই ডক্টৰৰ ওচৰলৈ যাব পৰাকৈও সুবিধা নাই সেইটোকে অঁ আপোনাকে যোগাযোগ কৰিলোঁ মই গোলাঘাট খনিকৰ

খনিকৰ আপুনি কোৰালগুৰি বুলি কয় যে কোৰালগুৰিৰ পৰা সোমাই পুথি নামঘৰ ৰাস্তাত আহিলেই হ'ল অঁ মোৰ বমি আৰু পেটটো বিষাই আছে অলপ বিবাহিত হ'ব পাৰে এই সেইটোকে মানে সেইকাৰণেই আপোনালৈ ফোন কৰিছোঁ আপোনাৰ লগত যোগাযোগ কৰিবলৈ প্ৰথম

হয় ঠিকেই আছে সেইটো কাৰণে মই সেইটো কাৰণে মই আপোনাৰ লগত যোগাযোগ কৰিছোঁ তেনেকুৱা কিবা এটা সমস্যা হ'ব পাৰে বুলি ভাবিয়ে

ঠিক আছে অঁ ঠিক আছে আপুনি যিমান পাৰে সোনকালে আহিবলৈ চেষ্টা কৰিব ঠিক আছে ৰাখিছোঁ